হেল্ল' হয় উবেৰ হেল্প লাইন নেকি মই জয়ন্তই কৈ আছিলোঁ লিচু বাগানৰ পৰা গুৱাহাটী কালি মই আপোনালোকৰ হেৰি এখন বুক কৰিছিলোঁ গাড়ী এখন এইট থার্টি মানত মুভি এখন চোৱাৰ কাৰণে ছ' ফাৰ্ষ্টটো সি আহোঁতে বহুত দেৰি কৰিলে নাজানো কিয় ইমান দাৰি দেৰি কৰিছে সি তাৰ পিছত মই বহুতবাৰ ফোন কৰিছো তাক খুব ভালকে ৰিপ্লাই কৰা নাই দেন বহুত দেৰি পিছত সি আহিলে আহাৰ পিছত গ'লো বাৰু টাইমত কিন্তু গাড়ীখনত উঠাৰ পিছত গাড়ীখন একতো একদম অৱস্থা নোহোৱা গাড়ী একদম ভালকে ৰাখা নাই গাড়ীখন বহুত স্মেল কৰি আছে গাড়ীখন চিট টিটৰ অৱস্থা বেয়া তাৰ পিছত বহুত জাৰকিং হয় বহুত চাউণ্ড হৈ আছে গাড়ীখনত উঠি একদমে ভাল লগা নাই মোৰ গাড়ীখনত তাৰ পিছত ৰাস্তাত হেৰি মানুহ চানুহ ট্ৰেফিক জাম চাম আছিলে বহুত মানুহ চানুহ আছে গাড়ীখনৰ হর্ণো ভালকে নাবাজে আগৰ মানুহখিনি শুনায় নাপায় পিছৰ ফালে গাড়ী আহিছে নে কি আহিছে তাৰ পিছত এনেকে বহুত দেৰি হ'ল মোৰ গৈ পাওঁতে মোৰ মুভিটো মিছ হৈ গ'ল সেইটো কাৰণে বহুত দেৰিকে এণ্ট্ৰি লব পাৰিছোঁ মই মুভিত ছ' আপোনালোকৰ ফালৰ পৰা কিবা এইটো ব্যৱস্থা কৰক মোক ইমান যে বেয়া চার্ভিচ দিছে তাৰ কাৰণে মোৰ কি কৰিব কওক কিবা এটাটো ব্যৱস্থা কৰিব লাগিব